আমাৰ অঞ্চলটোত পৰিবহণৰ মাধ্যমৰ দিশত উন্নত কৰিবলগীয়া কিছুমান বিষয় আছে যেনেকৈ বাছ ৰে'লসমূহ সদায় মানুহৰ ভিৰ হয় কাৰণ বাছ ব্যৱস্থাটো কম আকৌ ভাড়াও যথেষ্ট বেছি ৰে'লসমূহত সদায় মানুহৰ ভিৰ হয় ৰে'লবোৰ তাৰ বাবে দবা সংযোগ কৰিব লাগে নহ'লে নতুন আৰু ৰে'ল সংযোগ কৰিব লাগে আৰু ৰাস্তাবিলাকো বেয়া হৈ গৈছে তাৰ ফলত বাছৰ দুৰ্ঘটনা বাঢ়ি গৈছে মানুহে ভাল নতুন বাছত উঠিবলৈ বিচাৰে ভ্ৰমণৰ ক্ষেত্ৰত এনেকুৱা সমস্যাই দেখা পাওঁ